বৰ্তমান আমাৰ গাঁৱৰ লোকসকলে নিজৰ ল'ৰা ছোৱালীক পলিঅ'ৰ পৰা সুৰক্ষিত কৰিবলৈ বহুতো ব্যৱস্থা গ্ৰহণ কৰিছে ভাৰতখন ভাৰতে এক আঁচনি গ্ৰহণ কৰিছে পলিঅ' মুক্ত ভাৰত গঢ়িবৰ বাবে এই আঁচনি অসমতো প্ৰযোজ্য হৈছে অসমেও এখন পলিঅ' মুক্ত ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰি আহিছে তাৰবাবে সৰু সৰু ল'ৰা ছোৱালীক জন্মৰ পাছতেই পলিঅ'ৰ টোপাল সেৱন কৰাই পলিঅ' ৰোগৰ পৰা মুক্তি পাবৰ বাবে অহোপুৰুষাৰ্থ কৰিছে এই ক্ষেত্ৰত গাঁওখনৰ লোকসকলো সজাগ তেওঁলোকে নিজৰ ল'ৰা ছোৱালীক জন্মৰ পাছতেই পলিঅ' পলিঅ'ৰ টোপাল সেৱন কৰায় বা পলিঅ' চিটা প্ৰেৰণ কৰি নিজৰ ল'ৰা ছোৱালীক পলিঅ' ৰোগৰ পৰা মুক্ত কৰিব বিচাৰে তাৰোপৰি পলিঅ' সেৱন নকৰিলে বিভিন্ন ধৰণৰ ৰোগৰ সন্মুখীন হ'বলগা হয় বৰ্তমান ভাৰতে বিভিন্ন ধৰণৰ অঁ ৰোগৰ চিটা বা ভেকচিন প্ৰস্তুত কৰিছে ইয়াৰ লগতে পলিঅ'মুক্ত এখন ভাৰত গঢ়ি তুলিবৰ বাবে পলিঅ'ৰ চিটা বা পলিঅ'ৰ টোপাল সেৱন কৰাই সকলোকে এই ৰোগৰ পৰা মুক্ত কৰিব বিচাৰিছে এই পলিঅ' অঁ সেৱন নকৰিলে বিভিন্ন ধৰণৰ ৰোগৰ সৃষ্টি হয় বা সৰু ল'ৰা ছোৱালীয়ে বিভিন্ন ধৰণৰ ৰোগত ভুগিবলগা হয় সেয়েহে এবছৰৰ পৰা পাঁচবছৰলৈকে সকলো

সৰু ল'ৰা ছোৱালীকে জন্মৰ পাছতে প্ৰতিটো শিশুকে এই পলিঅ' সেৱন কৰোৱা হয় পলিঅ' সেৱন নকৰাৰ ফলত এইডচ মেলে মেলেৰীয়া অঁ এইচ আই ভি আদিৰ দৰে ৰোগ হ'ব পাৰে সেয়েহে চৰকাৰে অসম চৰকাৰেই হওঁক বা ভাৰত চৰকাৰে এই ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে আৰু সেইবাবে প্ৰত্যেক শিশুৰ বাবেই পলিঅ' আৰু চিটাৰ প্ৰেৰণ কৰাৰ বাবে গুৰুত্ব প্ৰদান কৰিছে সেয়েহে গাঁওখনৰ লোকসকলো সজাগ সেয়ে চৰকাৰ আঁচনিৰ প্ৰতি সমৰ্থন জনাই প্ৰতিজন ব্যক্তিয়েই প্ৰ প্ৰতিজন অভিভাৱকেই নিজৰ ল'ৰা ছোৱালীৰ বাবে পলিঅ' বা চিটা সেৱন কৰাই তেওঁলোকৰ ল'ৰা ছোৱালীক ইয়াৰ পৰা নিৰাপত্তা বজাই ৰাখিব বিচাৰে পূৰ্বতে অন্ধবিশ্বাস আছিল যদিও বৰ্তমান লোকসকলে অন্ধবিশ্বাসত ডুব গৈ থকা নাই পূৰ্বতে অন্ধবিশ্বাসৰ ফলত পলিঅ' বা তেনে ধৰণৰ চিটা প্ৰদান কৰা হোৱা নাছিল তেওঁলোকে এইবিলাকৰ সলনি বেজৰ ওচৰলৈ গৈহে বা অন্য ধৰণেৰেহে ল'ৰা ছোৱালীক সুৰক্ষা দিব বিচাৰিছিল কিন্তু বৰ্তমান আৰু সেই সময় নাই সেই বৰ্তমান আমাৰ গাঁওখনৰ বা আমাৰ অঞ্চলটোৰ প্ৰত্যেকজন লোকেই অন্ধবিশ্বাসৰ পৰা মুক্ত আৰু নিজৰ ল'ৰা ছোৱালীক পলিঅ' সেৱন কৰাই চিটা প্ৰদান কৰি এই পলিঅ' ৰোগৰ পৰা বা পলিঅ'ৰ দ্বাৰা হ'ব অঁ পলিঅ'ৰ ফলত হ'ব পৰা বিভিন্ন ধৰণৰ ৰোগৰ পৰা সুৰক্ষা দিবলৈ চেষ্টা কৰে